মই হাঁহ কুকুৰা ব্যৱসায় কৰোঁ এই ব্যৱসায় প্ৰায় মই আজি দহ বছৰপৰা কৰি আছো বিয়া হোৱাৰ দুবছৰ পিছৰপৰাই মই আপোনাৰ পাঁচজনী হাঁহ আনিছিলোঁ সেই পাঁচজনী হাঁহ আৰু মতা দুটা হাঁহ সাতটা প্ৰায় সেই সাতটা হাঁহৰপৰাই আজি মোৰ বিছটা হাঁহ আছেই এতিয়া বৰ্তমান বিক্ৰী কৰাৰ পিছতো আৰু কুকুৰাৰ মই আপোনাৰ আনিছিলোঁ সেই প্ৰথমেই আনিছিলোঁ দুজনী তাৰপিছত সেই দুজনী কুকুৰাৰপৰাই কণী পাৰি উমনি দি প্ৰায় এতিয়া পঞ্চাছটামান ডাঙৰ আৰু সৰু মিলাই আছে আৰু এতিয়াও প্ৰায় কণী পাৰিয়ে আছে কণী বিক্ৰী কৰি আছো ব্যৱসায় হৈ আছে আৰু হাঁহো আপোনাৰ বিক্ৰী কৰি থকা হয় মাজে সময়ে কণীও বিক্ৰী কৰা হয় আৰু এই ব্যৱসায় কৰি মই বহুত স্বাৱলম্বী হৈছোঁ ভাবিছোঁ আগলৈও মই এই ব্যৱসায় কৰি থাকিম আৰু তাৰ লগতে মই মাজে সময়ে কাপোৰ বওঁ তাঁতশাল তাঁতীশাল আছে এই কাম মই প্ৰায় জীয়ৰী দিনৰপৰাই কৰি আছো গাভৰুৰ দিনৰপৰাই এই ব্যৱসায়টো মই দেখিছিলোঁ আমাৰ মাক মাহঁতক কৰা যেতিয়া গাভৰু হৈ আছিলোঁ তেতিয়া মাহঁতে সূতা আনে আনি ববিন কৰি তাঁত লগাই যেনে গামোচা চাদৰ মেখেলা এনেধৰণে তেওঁলোকে বোৱা কটা কৰি প্ৰায় বিক্ৰী কৰে মানুহে বিচাৰি আহে বিয়াৰ কাৰণে বা কিবা সকামৰ কাৰণে কাপোৰ বিচাৰি আহে বিক্ৰী কৰে এখন চাদৰ বিক্ৰী কৰিলে তিনিশ আঢ়ৈশ এনেকৈ পায় এখন গামোচা ভালকৈ যদি বৈ বিক্ৰী কৰে হাজাৰ টকালৈও পায় সেইবাবে মই তাকে দেখি এই ব্যৱসায়টো মোৰ মনলৈ আহিল যে ময়ো এনেধৰণে কৰিব পাৰিম বিয়া হোৱাৰ পিছত মই এই ব্যৱসায় ভালকৈ হাতত তুলি লৈছোঁ প্ৰায় মই দহ বাৰখনকৈ গামোচা তাঁত লগাওঁ প্ৰায় এখনত সাতশ এহেজাৰ এনেকৈ কৰি মই বিক্ৰী কৰোঁ পাটৰ বওঁ পাটৰ বৈ গুণা বুটা বচা তেনেকৈ কৰি ধুনীয়াকৈ দহি বতা দহিও বাতো চিলায়ো কৰোঁ এইবিলাক কৰি প্ৰায় মই গামোচা প্ৰায়ে বিক্ৰী কৰোঁ আৰু আপোনাৰ পকোৱা সূতা চাদৰ লগাওঁ সূতা আপোনাৰ ষাঠি টকা আশী টকা এনেকৈ মুঠি কিনি আনো আনি ঘৰত নিজেই দুই এগৰাকী সহায় লৈ তাঁত লগাওঁ তাঁত বাতি কৰি ছখন আঠখন এনেকৈ চাদৰ লগাওঁ তাৰে দুখন নিজৰ বাবে আৰু বাকী খিনি মই বিক্ৰী কৰোঁ এখন চাদৰত প্ৰায় মই তিনিশকৈ বিক্ৰী কৰোঁ তেনেকৈ এক মাহত মই প্ৰায় চাদৰ বিক্ৰী কৰিব পাৰোঁ পাঁচখন ছখন সেনেকৈ বিক্ৰী কৰি মই বহুত স্বাৱলম্বী হৈছোঁ আৰু যিহেতু ঘৰতে থকা হয় সেইবাবে হাঁহ কুকুৰাও পালন কৰিছোঁ হাঁহ কুকুৰাও ৰাখিছোঁ ঘৰতে থাকি মই হাঁহ কুকুৰা তাঁত এনেকৈ কৰি কিছুমান চিলাই দহি বতা সেইবিলাক কৰোঁ এখন চাদৰ দহি পাতিলে আমি ডেৰশ টকাকৈ পাওঁ সেইবাবে ঘৰতে বহি ধুনীয়াকৈ হাঁহ পালন কৰিছোঁ কুকুৰা পালন কৰিছোঁ হাঁহৰ আপোনাৰ দহ টকাকৈ এটা কণী কুকুৰা দহ টকা এটা কণীৰ দাম আৰু তাৰ লগতে কুকুৰাৰ চাৰিশ টকা কেজি সেনেকৈ বিক্ৰী কৰা হয় এগৰাকী মহিলাই ঘৰতে বহি কৰোঁ বুলি ক'লে এই ব্যৱসায়টো বহুত ধুনীয়া এটা ব্যৱসায় ঘৰতে বহি আপুনি দিনটো ঘৰৰ কামো কৰিব পাৰিব তাৰ লগতে তাঁত বৈ গামোচা বিক্ৰী কৰিব পাৰিব আৰু তাৰ তাৰ লগতে গোটৰ মানুহবিলাকে আহি গামোচা অৰ্ডাৰ দিয়ে যে বাইদেউ দহখন গামোচা আমাক প্ৰয়োজন হৈছে আপুনি বৈ দিব পাৰিব সেই অনুপাতে আমি দহখন গামোচা কেতিয়াবা বাৰখন গামোচা এনেকৈ কৰি ঘৰতে মই বৈ দিওঁ তেওঁলোকে আঢ়ৈশ দুশ সেনেকৈ দি আমাৰপৰা গামোচাবিলাক লৈ যায় তেনেকৈ কৰি বহুতে স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু আজিকালি বহুতো দোকানো আছে যি নেকি দোকানবিলাকত খবৰ কৰে যে বাইদেউ বোৱা কাপোৰ আপোনালোকৰ হালত পোৱা হ'ব নি তেনেকৈও যদি কোনোবাই বিচাৰি আহে তেতিয়া আমি তেনেকৈও বৈ দিওঁ অলপ কম দামত দিওঁ কাৰণ তেওঁলোকেও বিক্ৰী কৰিব লাগিব তেতিয়া আমি এখন গামোচা দুশ বিছ টকা সেনেকৈ কৰি দিওঁ অঁ তেওঁলোকে কিমানকৈ বিক্ৰী কৰে আমি নাজানো কিন্তু আমি দুশ বিছ টকাকৈ প্ৰায়ে বৈ তেনেকৈ তেওঁলোকক দিওঁ তেওঁলোকে আমাৰপৰা আহি ঘৰৰপৰা লৈ যায়হি আৰু কুকুৰা বেপাৰীবিলাকো আহে চাৰিশ টকা কেজিকৈ আহি লৈ যায়হি ঘৰৰপৰা প্ৰায় কণী বিক্ৰী কৰোঁ দহ টকাকৈ যিহেতু ডাঙৰ কুকুৰা আছে কণী পাৰিয়ে থাকে প্ৰায় কুকুৰা কণী ঘৰতো খোৱা হয় ল'ৰা ছোৱালীয়ে আৰু বজাৰলৈও বিক্ৰী কৰিবলৈ দিয়া হয় উমনিও দিয়া হয় মাজে সময়ে পোৱালিৰ কাৰণে নহ'লেতো কণীবিলাক চব বিক্ৰী কৰি দিলে পোৱালি না নুঠিব যিহেতু কুকুৰাৰ পৰিমাণটো কমি যাব সেয়ে আমি তাৰে অলপ উমনিও দিওঁ পোৱালি উলিয়াওঁ আৰু তাৰে কিছুমান দুই এটা ঘৰতো খোৱা হয় বজাৰলৈ বিক্ৰী কৰিবলৈ দিয়া হয় প্ৰায় তেনেকৈ কৰিয়ে ব্যৱসায়টো আৰম্ভ কৰিলোঁ এতিয়াও আৰম্ভ চলিয়ে আছে আৰু ভৱিষ্যতলৈ এনেকুৱা ব্যৱসায় এটা হাতত ল'ম আৰু ইয়াতকৈ অলপ বিশালকৈ কৰিম বুলি আশা ৰাখিছোঁ চেষ্টা কৰি আছো হয়তো এই চেষ্টাত হ'ব বুলি উপনীত হ'ম বুলি আশা ৰাখিছোঁ তাকে চেষ্টা কৰি আছো